আমাৰ নগৰ বা চহৰসমূহত শিশু শ্ৰমিকৰ সমস্যাটো এটা জলন্ত সমস্যা ৰূপে দেখা দিছে সাধাৰণতে আমাৰ গাওঁসমূহত আমি দেখিবলৈ পাওঁ যে হোটেলত হওক ৰেষ্টুৰেণ্টবিলাকত হওক কাৰখানাসমূহত সৰু সৰু ওঠৰ বছৰ তলৰ বহু ল'ৰা ছোৱালীয়ে কাম কৰি জীৱিকা নিৰ্বাহ কৰি থকা দেখিবলৈ পোৱা যায় এই সমস্যাসমূহ আমি তেওঁলোকৰ সমাধান কৰিব তেওঁলোকৰো বিভিন্ন সমস্যা সন্মুখীন হৈয়ে আহিয়েই শিশু শ্ৰমিক হ'ব মানে এইবিলাক কাম কৰিবলৈ আহে মানে তেওঁলোকৰ আৰ্থিক সমস্যাও থাকিব পাৰে ঘৰখন চলাৰো তেওঁলোকৰ বিভিন্ন অসুবিধা থাকিব পাৰে সেই সকলোখিনি আমি চৰকাৰৰ ওচৰত এটাই আহ্বান কৰোঁ যে ঘৰখন চলিবলৈ যদি ভালকৈ সুবিধা থাকে অকল চাউলকেইটাই যথেষ্ট নহয় এখন গাঁৱৰ বা ঘৰৰ সেই সমস্যাখিনি মানে চালি জাৰি চাই সেই চালেই আমি শিশু শ্ৰমিকৰ সমস্যাটো বহুখিনি কমাব পাৰোঁ চৰকাৰে বাৰু বৰ্তমান বহুতো আইন আনিছে তথাপিতো আমি মালিক কাৰখানাৰ মালিকপক্ষক দেখোঁ তেওঁলোকৰ কামৰ লাভালাভলৈ চাই তেওঁলোকে সৰু সৰু ল'ৰাবোৰক মানে এপইনমেণ্ট কৰা দেখোঁ সেই কামৰ লাভটো নেচায় তেওঁলোকৰ ভৱিষ্যত উন্নতি বা ভৱিষ্যত শিক্ষাৰ দেশ দিশটো আগুৱাই নিবলৈ তেওঁলোকৰ শিশু শ্ৰমিকখিনিক তেওঁলোকে এপইণ্ট কৰিব নালাগে যদি তেওঁলোকৰ ওঠৰ বছৰ তলৰ কোনো শিশুৱে তেওঁলোকৰ কাৰখানাত কাম কৰিবলৈ বা তেওঁলোকৰ দোকানত কাম কৰিবলৈ আহে তেওঁলোকে সেইখিনি নিজেই অকণমান আগভাগ লৈ মালিকপক্ষই যদি নিজেই অকণমান চেষ্টা কৰে তেওঁলোকে চাইন্ড কেয়াৰ চেণ্টাৰ বা শিক্ষাৰ লগত জড়িত কোনো ব্যক্তিক মাতি আনি তেওঁলোকৰ শিক্ষাটো কেনেকৈ দিব পাৰি সেই দিশটোত যদি সকলো ব্যক্তিয়ে আগ্ৰহী হয় তেতিয়া শিশু শ্ৰমিকৰ সমস্যাটো বহুখিনি নাইকিয়া হ'ব বহু শিশুৱে কেইটামান টকাৰ বিনিময়ত ৰাস্তাই ঘাটে যথেষ্ট প্লাষ্টিকৰ বস্তু আৱৰ্জনা আদি বোটলি মেলি আনি এটা মানে ব্যৱসায়িক তেওঁলোকে ব্যৱসায় দিশত আগবাঢ়িবলৈ তেওঁলোকে চেষ্টা কৰে সেইটো যাতে তেওঁলোকে কৰিলে সকলো সজাগ ব্যক্তিয়ে যদি তেওঁলোকক বাধা প্ৰদান কৰে এইটো তোমালোকৰ বয়স হোৱা নাই তেতিয়া তেতিয়াও মানে তেওঁলোকে সেই কামটো কৰিবলৈ ইমান সুবিধা নেপায় আমাৰ সমাজৰ সকলো ব্যক্তিয়ে যদি সকলো শিশুকে নিজৰ ল'ৰা ছোৱালী বুলি ভাবি সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাত সহায় কৰে তেতিয়া এই সমস্যাখিনি নাথাকে